মই মোৰ প্ৰথম বস্তু হিচাপে এটা কূুৰ্টী অৰ্ডাৰ কৰিছিলোঁ কূৰ্টীটো ইমান বেছি ধুনীয়া আহিছে আৰু কূৰ্টীটো কাপোৰৰ যোনটো মানদণ্ড সেইটো খুবেই উৎকৃষ্ট মানদণ্ডৰ কাপোৰ হয় সেইটো কাপোৰটো চুইয়ে ভাল লাগে আৰু জোখৰ ক্ষেত্ৰত মোৰ একো ক'বলগীয়া নাই জোখটো একদম ঠিক জোখৰ মই যোনটো জোখ দিছিলোঁ সেইটো জোখতেই দিছে একদম চাইজটো মোক ফিটিং হৈছে আৰু লগতে পইছা যদি সেই কূৰ্টীটোৰ পইছা চাবলৈ যায় বা কূৰ্টীটোৰ যদি মূল্য চাবলৈ যায় মানে ক'ব লাগিব যে কম মূল্যত এটা ভাল বস্তু পাইছোঁ আৰু কূৰ্টীটো যেনেকুৱা দেখিছিলোঁ বা যেনেকুৱা দেখাইছিলে মোক একদম তেনেকুৱা পাইছোঁ মই কূৰ্টীটোৰ মানে পিন্ধি ইমান বেছি আৰামদায়ক খুবেই বেছি আৰামদায়ক কূৰ্টীটো পিন্ধি পিনে মই মানে খুবেই ভাল পাইছোঁ কূৰ্টীটো পিন্ধি আৰু যোনটো সেই কূৰ্টীটো যেনেকুৱা দেখাইছিলে একদম তেনেকুৱা দিছে মোক আৰু লগতে মূল্য মানে কূৰ্টীটো যদি যেতিয়া কাপোৰটো চাবলৈ যায় তেতিয়া ক'ব লাগিব যে কূৰ্টীটোৰ কাপোৰ চাই যদি মূল্যটো চাবলৈ যাওঁ তেন্তে ক'ব লাগিব যে মূল্যটো কমহে হৈছে বৰঞ্চ মানে মূল্যটো বেছি মূল্যৰ বেছি মূল্যৰ কূৰ্টী যেনহে লাগে বেছি দামৰ কূৰ্টী যেনহে লাগে এইটো দেখিলে